হেল্ল' হয় প্ৰানজিৎ ট্ৰেভেল এজেঞ্চি হয়নে বাৰু হয় মই মানে এই গৰম বন্ধতে ফুৰিবলৈ যাম বুলি ভাবিছোঁ মানে এতিয়া আপোনাৰ এজেঞ্চিৰ পৰা কেনেধৰণৰ সুবিধা পাম জানিবলৈ ফোন কৰিছিলো হয় মই মানে লখিমপুৰৰ পৰা কৈছোঁ মই ধৰ্মীয় স্থান বা তেনেকুৱা ধৰণৰ মঠ মন্দিৰলৈকে যাম বুলি ভাবিছোঁ অ' অসমৰ ভিতৰতে যাম অ' হয় মই সাত হেজাৰ টকা মানৰ ভিতৰতে হ'লে ভাল হয়

হয় ঠিক আছে মই আপোনাক অলপ পিছতে লোকেশ্যন কনফাৰ্ম কৰি আছোঁ

হ'ব ঠিক আছে দিয়ক